আমি কেতিয়াবা খাদ্যৰ বাবে এঠাইৰ পৰা আনঠাইলৈ ভ্ৰমণ কৰিছোঁ কিছুমান কিছুমান ঠাইত কিছুমান কিছুমান থলুৱা খাদ্য পোৱা যায় সেই ঠাইসমূহলৈ গৈ খোৱা সেই ঠাইসমূহলৈ গৈ আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰিছোঁ আমাৰ ওচৰতে এখন হোটেল আছে তাত বিভিন্ন ধৰণৰ থলুৱা খাদ্য থলুৱা খাদ্যৰ লগতে জনজাতীয় খাদ্যসমূহ পোৱা যায় বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যসমূহ সেই সেই হোটেলখনত সন্নিৱিষ্ট হৈ আছে তাত মিচিং জনজাতিৰ লোকসকলৰ বিভিন্ন ধৰণৰ খাদ্য খাদ্য পোৱা যায় তাৰোপৰি আমাৰ অসমীয়া লোকসকলে গ্ৰহণ কৰা বিভিন্ন থলুৱা খাদ্য যেনে পোৰা মাছ খাৰ খাৰলি খৰিচা বাঁহৰ গাজ আদিৰ উপৰিও বিভিন্ন ধৰণৰ অসমীয়া জাতিৰ পিঠা পনা পিঠা পনা তাৰ পিঠা পনা তাৰ উপৰিও কোমল চাউল দৈ চিৰা আদি বিভিন্ন ধৰণৰ থলুৱা খাদ্য সেই ঠাইসমূহত পোৱা গৈছিল মা মানে ঘৰ প্ৰথমতে যোৱা নাছিলোঁ যদিও দেউতাৰ পৰা পইচা লৈ আমি লছালিকেইটাই সেই ঠাইখন সেই ঠাইখনলৈ গৈ সেই হোটেলখনত বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰিছিলোঁ তাৰ থলুৱা খাদ্যসমূহ খাই ভাল লাগি বহুত ভাল লাগিছিল আৰু তাৰ খাদ্যসমূহে খাদ্যসমূহত অসমীয়া জাতিৰ এক এক নিচান সন্নিৱিষ্ট হৈ আছিল তাৰোপৰি আমি অৰুণাচল থলুৱা অৰুণাচলতে বিভিন্ন ধৰণৰ জনজাতীয় খাদ্যসমূহ খাই খাদ্যসমূহ খাইছিলোঁ আৰু তেনেধৰণৰ তেনেধৰণৰ বিভিন্ন ঠাইত থলুৱা খাদ্যৰে পৰিপূৰ্ণ বিভিন্ন হোটেল হোটেল বা হোটেল নিৰ্মাণ নিৰ্মাণ কৰা হৈছিল নিৰ্মাণ কৰা আছে আৰু তাত বিভিন্ন ধৰণৰ থলুৱা খাদ্য থলুৱা খাদ্যৰ ওপৰতো বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় সেই খাদ্যসমূহ গ্ৰহণ কৰি সেই জাতিটোৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ